অঁ অঁ মই এই আজাদৰ পৰা কৈছিলোঁ মই মানে এইবাৰ নতুনকৈ ঘৰ এটা পাইছোঁ সেই ঘৰটোত মানে এতিয়া মই ইলেক্ট্ৰিকৰ কাৰণে কাম কৰিবলৈ উলিয়াইছোঁ ঘৰত ওলালেগৈ কাম কৰি ইলেক্ট্ৰিকৰ যোনখিনি কাম আছে সেই কামখিনিৰ কাৰণে আপোনাক কল কৰিলোঁ মই এতিয়া ইলেকট্ৰিকৰ কাৰণে মই কি বস্তু এতিয়া আনিব লাগিব বাৰু কওকচোন আপুনি অলপ হয় হয় হয় মোৰ ঘৰটো এইবাৰ ছকোঠালীকৈ বনাইছোঁ এখন বাৰণ্ডাও আছে হয় হয় দীঘটো প্ৰায় পঁয়ত্ৰিছ ফুটমান দীঘল হ'ব পঁয়ত্ৰিছ ফুট দীঘল বাকী এইপিনে এইপিনে আঠাইছ ফুট বহলটো হৈছে আঠাইছ ফুট গতিকে ভিতৰত ৰুম কৰিলেও

মই ৱাইাৰিং কৰিম বুলি ভাবিছোঁ সেইকাৰণে আপোনাক ফোন কৰিলোঁ নহয় তাক ৱাৰিং কৰিম বুলি ভাবিছোঁ অঁ পাইপ ৱাৰিং কৰিম বুলি ভাবিছোঁ ইনষ্ট্ৰুমেন্টখিনি অনা নাই বাৰু এতিয়ালৈকে আপোনাক কল ডাৰেক্ট আপোনাৰ পৰা সুধি ল'ম ভাবিছোঁ কি কি বস্তু আনিব লাগিব

হয় হয় হয় হয় হয় হয় হয় কিমানমান পৰিব বাৰু সেই বস্তুবোৰৰ দাম

হয় ল'ব লাগিব নহ্

ছিক্সটিন এম এম হয় হয় আপোনাৰ দোকানী চিনাকী চিকানি আছিলেনি বাৰু দোকান চিনাকী হয় হয় অলপ কম দামত হয় হয় হয় মই কাম মানে আপোনোক মই ঠিকা দিম বুলি ভাবিছোঁ অঁ এতিয়া হয় দামটো কিমান পৰিবগৈ বাৰু ঠিকা ল'লে আপুনি পোন্ধৰ হাজাৰমান পৰিবগৈ নহ্ আকৌ ইনষ্ট্ৰুমেণ্টখিনি অকণমান কিনিব লাগিব অঁ ইনষ্ট্ৰুমেণ্টখিনিটোতো পৰিব অলপ সময় লাগিবতো হয় কি নাযাব বাৰু হয় হয় বাৰু

হয় হয় কামটো আপোনাৰ হাততে দিলো আৰু দেই অঁ মই মই পে'মেণ্টটো কৰি দিম আপুনি বস্তুখিনি লৈ আহিব লগতে অঁ হ'ব দিয়ক মই আপোনাক খবৰ ফোন কৰিম এইকেইদিনৰ ভিতৰতে অঁ ৰাখিছোঁ হা